অঁ হেল্ল' অঁ এই এইটো হেৰি এই জাতিংগা কিবা নাম্বাৰ হয়নে বাৰু অঁ আমি তাত মানে ফুৰিবলে যাম বুলি ভাবিছিলোঁ অঁ আমি মানে এইকেইদিনতে যাম বুলি ভাবিছোঁ অঁ এই মাহঁতে এতিয়া যাম বুলি ভাবিছোঁ আৰু মানুহ যাব মানুহ দহ বাৰজনমান মানুহ যাব অঁ পৰিয়াল যাম আৰু অ তাতো তেনেকে আপোনালোকৰ তাত এতিয়া খোৱা খোৱা চোৱা জেগা বা থকা মেলা জেগা আছেনে বাৰু অঁ এই ট্ৰেনতে যাম বুলি ভাবিছোঁ ট্ৰেনত যাম অঁ অঁ আমি যাম মানে হেৰি দহ পোন্ধৰ দিনমানৰ কাৰণে অঁ চব জেগাবেলাক জেগাবিলাক ফুৰি মেলি

আমি এইটো মাহৰ শেষতে যাম বুলি ভাবিছোঁ

বুকিং কৰিব লাগিব